মোৰ ভাত ৰন্ধাৰ সময়ত ভাত ৰান্ধিবলৈ প্ৰথমে ভাত বনাবলৈ ডেকচিটো লাগিবই তাৰপিছত আৰু দাইল চাইল বনাবলৈ তৰকাৰি বনাবলৈ কেৰাহিটো হেতা এইবিলাক নিমখ দিবলৈ চামুচখন নিমখৰ দে হেৰিটো আৰু মাংস বনাবলৈ এতিয়া এই খাছি মাংস বনালে যেতিয়া কুকাৰত দি লওঁ কুকাৰটো লাগিবই হুইছেল তিনিটা মাৰিব লাগিব তাৰপিছত এইফালে আৰু বিশেষকৈ আমি সদায় কাঁহৰ বস্তুতে হেৰি চাকোঁ কাঁহীখন আমাৰ কাঁহত হয় সব বাচন বৰ্তনবিলাক খালী এই ষ্টিলৰেই হয় আৰু খোৱা খোৱা বস্তুবিলাক হৈছে কাঁহৰ বাতিটো কাঁহৰ সেইটোৱে তাৰ ভিতৰত আমি এতিয়া ঘুগুনিকন বনাবলৈ হ'লে আটা মাৰিবলৈ বেল্নাডাল লাগিব আৰু বেল্না মাৰিডাল তাৰ পৰা হেৰিখন লাগিব আটা হেৰি কৰিবলৈ বাচন বাচনটো আমি সদায় কাঁহৰ কাঁহীতে কাঁহৰ বাচনতে আমি ব্যৱহাৰ কৰোঁ সব কাঁহৰ বাচনবিলাকতে ষ্টিলৰ খালী দে লোহাৰৰ চৰীয়াটো থাকিব ডেকচিটো থাকেই আমাৰ চিলভাৰৰ থাকে এতিয়া আৰু বস্তু কিবা আলু চালু কাটিবলৈ কটাৰীখন ব্যৱহাৰ হয় চামুচটো আছেই হেতাকেইখনতো লাগেই ইনেই চৰিয়াটো চৰিয়াটো লাগিবই আৰু চাহ বনাবলৈ কেটলিটো